হেল্ল'

হেঁ অঁ হেৰি আপুনি বিশ্বনাথ কলেজৰ শিখা মেম হয় নেকি বাৰু শিখা বৰা মেম হয় মেম মই এটা মই মোৰ নাম গীতাঞ্জলি শইকীয়া মোৰ মানে মই এতিয়া আপোনাৰে ষ্টুডেণ্ট আছিলোঁ মই এতিয়া ওলোৱা পাঁচ বছৰমান হ'ল তো আপোনাৰ কলেজৰ পৰা

হয় হয় হয় হয় মেম মানে এটা কথা মোৰ মানে এটা হেৰি কৰি আছোঁ প্ৰজেক্ট কৰি আছোঁ আপোনাৰ ছেৰিকালচাৰৰ ওপৰত মানে অকণমান কিবা এটা জানিব বিচাৰিছোঁ আচলতে সেইকাৰণে আপোনালৈ ফোন কৰিলোঁ বাকী আপোনাৰ ভালে নহয় ভালে আছে ন এই আছোঁ আৰু হেৰি মোৰ এই দুবছৰ হৈছে যোৱাবছৰ আচলতে মই জইন কৰিছিলোঁ টেটত তাৰপিছতে সেইটোৱে আৰু তাৰপিছতে মই মানে জানিব বিচাৰিছিলোঁ মানে ছেৰিকালচাৰ অকণ পাট পলুৰ বিষয়ে মানে আমাৰ কেনেকৈ সংৰক্ষণ কৰিব পাৰি কি কি গছত হেৰি কৰিব লাগে এই কথাখিনি মানে অকণ জানিব বিচাৰিছিলোঁ পলুৰ মানে টোপ হেৰিয়াৰ ওপৰত অলপ জানিব বিচাৰিছিলোঁ অঁ আকৌ নুনীৰ ওপৰতো অকণ জানিব বিচাৰিছিলোঁ নুনীটো নুনী আমাৰ নুনীৰো এটা প্ৰজেক্ট আমি কৰি আছোঁ পাট পলু নুনী ছেৰিকালচাৰৰ ওপৰতে কৰিছোঁ আৰু হয় হয় হয় হয় বা মেম এটা হেৰি কৰিম মই আপোনাক নিজে লগ ধৰিয়ে কথা পাতিম ঠিক আছে তেতিয়া ৰাখিছোঁ দেই হয়